মোৰ প্ৰিয় সাঁতোৰৰ গন্তব্য স্থান বুলি ক'লে মই এক নম্বৰতে পুখুৰীটোৱে কওঁ পুখুৰী মানে আমি তাত চূণ তূণ মাৰি থওঁ যে পানীটো পৰিষ্কাৰ হৈ থাকে আৰু বেছি দও নহয় পুখুৰীটো আমি পুখুৰীত গা ধুওঁ বাকী আমাৰ ওচৰতে বিল আছে আমি বিলতো যেতিয়া পানী শুকায় অলপ ঠাৱনি পাওঁ আমি নাও লৈ যাওঁ নাও বিলতটো নাও থাকেই নাও বিলৰ কিনাৰত আমি নাৱৰে চাওঁ যে লগি থাকে দীঘল বাঁহৰ আমি লগি বুলি কওঁ বাঁহে যিডাল বাঁহে নাওখন মাৰি যায় সেইডাল লগি বুলি কওঁ সেই লগিয়ে আমি জুখি চাওঁ কিমান দূৰলৈকে কিমান দ বা কিমান দূৰলৈকে আমি ঠাৱনি পাওঁ আৰু সেই অনুযায়ীহে আমি সাঁতোৰোঁ বিলত সাঁতুৰি এইটোৱে ভাল লাগে তাত পানীটো পৰিষ্কাৰ হৈ থাকে সেইটো কাৰণে বিলত সাঁতুৰি আমি ভালপাওঁ আমি সমুদ্ৰ আমাৰ ইয়াত নাই সাগৰত আমি সাঁতোৰা নাই আজিলৈকে আৰু সাগৰত শুনো বহুত ঢৌ হয় বোলে সাগৰত কোন সময়ত ঢৌ আহে কোনেও গম নাপায় আৰু সেইটো মই সাগৰত সাঁতোৰাটো উপযুক্ত বুলি কেতিয়াও নাভাবোঁ কাৰণ কোন সময়ত সাগৰত ঢৌ আহে কোনোৱে নাজানে আৰু সেইটো মই উপযুক্ত বুলি নকওঁ আৰু হ্ৰদ হ্ৰদৰ কথা কৈছে হ্ৰদত সাঁতুৰিবলৈ হ্ৰদ বোলা বস্তুটো হ'ল দ বস্তু হ্ৰদত কেতিয়াও সাঁতুৰিব নালাগে কাৰণ হ্ৰদত সাঁতুৰিবলৈ গ'লে ঠাইতে দ পাব আৰু কেনেবাকৈ দলৈ সোমাই গুচি গ'লে আৰু পানী খাই আপুনি মৃত্যুমুখত পৰিব পাৰে সেইটো কাৰণে সমুদ্ৰ আৰু হ্ৰদত সাঁতোৰাটো মই নিবিচাৰোঁ পুখুৰীত সাঁতুৰিলেও জোখটো চাই ল'ব লাগে ঠাৱনি পোৱা হয়নে নহয় কিন্তু মই আমাৰ পানী যেতিয়া হৈ যায় আমাৰ গাঁৱলীয়া জেগা হয় আমাৰ পানী যেতিয়া হয় বাৰিষা কালত তেতিয়া পানীটো আমি নাও থাকে নাও লৈ পেলাই আমি চাই লওঁ কিমান দূৰলৈকে ঠাৱনি পোৱা হয় আৰু সেইমতে আমি সাঁতোৰো ঠাৱনি পোৱা জেগালৈকেহে সাঁতোৰো মানে বেছি দূৰ সাঁতুৰি থাকিবলৈতো আমাৰ ইমান দৰকাৰ নাই সাঁতোৰটো এটা সময় আছে কিমান সময় সাঁতুৰিব লাগে ইমানটো সাঁতোৰটো বহুত স্বাস্থ্যৰ কাৰণে ভাল সেইটো এটা সাঁতোৰটো এটা ব্যায়াম আমি জনামতে সাঁতোৰটো ব্যায়াম হয় স্বাস্থ্যৰ কাৰণে আমাৰ যিটো উশাহ নিশাহৰ প্ৰণালী আমাৰ সাঁতুৰিলে সদায় যদি আপুনি দহ বিছ মিনিট সাঁতোৰে তেতিয়া আপোনাৰ এই উশাহ নিশাহত কোনো প্ৰব্লেম নাহে আৰু এই পানী লগা কিবাকিবি সেইবিলাক নাকতো পানী সোমাই যায় চাইনাছৰ প্ৰব্লেম থাকিলে সেইবিলাকো আমি সাঁতুৰিলে দূৰ হয় বুলি আমি ভাবোঁ আমি গাঁৱলীয়া পদ্ধতিত আমি জানো সেইটো কাৰণে আমি সাঁতোৰতো বেছি উপযুক্ত পাওঁ এই টিউবৱেলত গা ধোৱা বা টেপৰ পানী এইবিলাকত ইউজ কৰা ব্যৱহাৰ গা ধোৱাটো আমি ভাল নাপাওঁ আমি মুকলি ঠাইত মুকলি পথাৰেই হওক বা ৰাস্তাৰ কিনাৰতে হওক বা পুখুৰীয়ে হওক পানীটো পৰিষ্কাৰ হ'ব লাগে তেতিয়া সাঁতুৰিলে আপুনি ডেইলি সাঁতুৰিলে আপোনাৰ স্বাস্থ্যৰ কাৰণে ভাল হয় আপোনাৰ স্বাস্থ্য মজবুত হৈ থাকে আৰু আপোনাৰ হাৰ্টৰ প্ৰব্লেম কেতিয়াও নাহে যদি আপুনি সাঁতোৰে আমি এই জনামতে আৰু আৰু এইটো কি বুলি কয় চাইনাছৰ প্ৰব্লেমটো চাইনাছৰ অসুখটো নহয় চাইনেছ বুলি যিটো কয় কাৰণ পানীত সাঁতুৰিলে আমাৰ নাকত পানীটো সোমাই যায় আৰু নাকত পানী সোমাই অহা যোৱা কৰি তাত নাকত যদি ধূলি মাকতি সোমাই থাকে সেইখিনি ওলাই গুচি যায় সেইটো কাৰণে মাথাৰ বিষটো কম হয় খুব কম হয় সাঁতুৰি থকা মানুহৰ কাৰণে সেইটো এটা সুবিধা আছে সাঁতোৰাত আৰু হ'ল আপোনাৰ আমাৰ অঞ্চলত নদী নদী আছে ব্ৰহ্মপুত্ৰ নদী আছে আমি ব্ৰহ্মপুত্ৰ নদীত সাঁতুৰি পাইছোঁ যে বাৰিষা সাঁতুৰি পোৱা নাই বাৰু দেই সেইটো কেতিয়াও সাঁতুৰিব নালাগে বাৰিষা সময়ত নদীত কেতিয়াও সাঁতুৰিব নালাগে খৰালি যেতিয়া নদীৰ পানী শুকাই যায় মাজে মাজে কোনোবা সোঁত ৰৈ যায় য'ত পানী সোঁতটো নাথাকে চাৰি কাষতো ওলাই যায় বিলৰ গতে পানীটো ৰৈ যায় সেই তেনেকুৱা বালি সুঁতি বুলি কয় সেইবিলাক বালি সুঁতি বুলি কয় সেই বালিৰ সুঁতিবিলাকত গা ধুব পাৰে আৰু তেতিয়াও চাই ল'ব লাগে কিমানখিনি দ আছে কিমান কিমান দূৰলৈকে দ পানী বা কিমান দূৰলৈকে বাম পানী সেইটো অনুযায়ী ঠাৱনি পোৱা হয় সেইটো হিচাপতহে গা ধুব লাগে নদীৰ পানীত কিন্তু বাৰিষা মোৰ মতে মানে কোনোৱে গা ধুব নালাগে নদীত কাৰণ বাৰিষাৰ সময়ত নদীত পানীটো বাঢ়ি যায় আৰু প্ৰবল সোঁত বহি থাকে সোঁতটো পূৰা হৈ থাকে আপুনি ধৰিব নোৱাৰিব পাৰে আপোনাৰ কিনাৰেদি পানীটো গৈ থাকিলে ওপৰত ইমান সোঁত নহ'লেও কিন্তু নদীত তলত বেছি সোঁত হয় নদীত আপুনি ওপৰেদি যিমান সোঁত দেখে তাতকৈ তলত বেছি সোঁত বহে সোঁতটো বৈ যায় মানে আৰু সেই সোঁতত গা ধুলে আপুনি তললৈ সোমোৱাই লৈ গুচি যাব ওপৰত দেখিব কম সোঁত গৈ আছে ইমান সোঁত নহয় কিন্তু আপুনি গা ধুলে তললৈ আপোনাক লৈ গুচি যাব তলত সোঁতটো বেছি হয় নদীত সেইটো কাৰণে নদীত বাৰিষা সময়ত কেতিয়াও গা ধুব নালাগে আমাৰ ওচৰত জলাশয় মানে বিল আছে বিল আছে বিলত আমি গা ধুওঁ বাৰিষাৰ সময়ত বিলত গা নোধুওঁ বাৰিষা সময়ত আমাৰ ওচৰতে পুখুৰী আছে ঘৰতে ফিচাৰী আছে মানে পানী পৰিষ্কাৰ হয় আমি ডেইলি তাতে সাঁতোৰো স্বাস্থ্যৰ কাৰণে বহুত ভাল আমি তাতেই ঘৰৰ ফিজাৰীতে সাঁতোৰোঁ এইবিলাক আৰু স্বাস্থ্যৰ কাৰণে সাঁতোৰটো মই উপযুক্ত বুলি ভাবোঁ সেইটো কাৰণে মই ডেইলি সাঁতোৰোঁ নিজৰ ফিচাৰী আছে ফিচাৰীতে সাঁতোৰোঁ ইমানকে ক'লোঁ আৰু